সময়ে সময়ে চৰকাৰখনে জনসাধাৰণৰ অসুবিধাসমূহ দূৰ কৰিবৰ বাবে জনসাধাৰণক উপকৃত কৰিবৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ বা আঁচনি গ্ৰহণ কৰি আহিছে তাৰে ভিতৰত বেটী বচাৱ বেটী পঢ়াৱ অন্যতম এই বেটী বচাৱ' বেটী পঢ়াৱ' আঁচনিখনৰ মাধ্যমেৰে চৰকাৰে সদায় নাৰী শিক্ষাক আগ স্থান প্ৰদান কৰি আহিছে যাৰ ফলত আগৰ সময়ৰ তুলনাত বৰ্তমান সময়ত নাৰী শিক্ষাৰ হাৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে লগতে নাৰীসকল স্বাৱলম্বী হ'বলৈও সক্ষম হৈছে আৰু নাৰীসকল অধিক শিক্ষিত শিক্ষিতবান হোৱাৰ লগতে পুৰুষৰ সতি খোজৰ লগত খোজ মিলাই আগবাঢ়ি যাবলৈ সক্ষম হৈছে ইয়াৰোপৰি অৰুণোদয় আঁচনিখনৰ কথা আমি উল্লেখ কৰিব পাৰোঁ যাৰ জৰিয়তে প্ৰত্যেকগৰাকী নাৰীক প্ৰতিমাহে কিছু ধন প্ৰদান কৰি আহিছে আৰু সেই ধনসমূহে তেওঁলোকে খৰচ কৰি কিছুমান পদক্ষেপ হাতত লৈছে আৰু উপকৃত হোৱাও দেখিবলৈ পোৱা গৈছে যাৰ ফলত তেওঁলোকে নিজেই স্বাৱলম্বিতা অৱলম্বন কৰা দেখা পোৱা যায় তৃতীয়তে উজলা আঁচনিৰ কথা আমি ক'ব পাৰোঁ এই উজলা আঁচনিৰ জৰিয়তে নাৰীসকলক ৰন্ধন গেছ প্ৰদান কৰি আহিছে আৰু এই ৰন্ধন গেছ প্ৰদান কৰাৰ বাবে তেওঁলোকৰ ৰন্ধন কাৰ্য অধিক সহজ হৈ পৰিছে আৰু তেওঁলোকৰ ধোঁৱাৰপৰা যিসমূহ বেমাৰ সৃষ্টি হ'ব পাৰে সেই বেমাৰসমূহৰপৰাও তেওঁলোক ৰক্ষা পৰিছে আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কথা আমি ক'ব পাৰোঁ এই প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ জৰিয়তে প্ৰত্যেকটো দৰিদ্ৰ পৰিয়ালে একি এটিকৈ পকীঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকৰ পকীঘৰৰ নিৰ্মাণৰ যি সপোন সেই সপোনো সফল হোৱা দেখিবলৈ পোৱা গৈছে তাৰোপৰি কৃষক সন্মান নিধিৰ কথা আমি উল্লেখ কৰিব পাৰোঁ এই কৃষক সন্মান নিধিৰ জৰিয়তে দৰিদ্ৰ কৃষকসকলক খেতি কৰিবৰ বাবে বা সা সজু খেতি কৰিবৰ বাবে যিসমূহ সা সঁজুলিৰ প্ৰয়োজন হয় সেইসমূহ ক্ৰয় কৰিবৰ বাবে চৰকাৰে এক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে যাৰ ফলত তেওঁলোকে উন্নত মানৰ সা সঁজুলি কিনি আনি সেইসমূহ খেতিপথাৰত প্ৰয়োগ কৰি অধিক লাভবান হোৱা দেখা পোৱা যায় আৰু প্ৰজ্ঞান ভাৰতীৰ আঁচনিৰ কথা আমি উল্লেখ কৰিব পাৰোঁ এই প্ৰজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে অসম চৰকাৰে সকলো মেধাৱী ছাত্ৰ ছাত্ৰীকে স্কুটি প্ৰদান কৰি আহিছে আৰু শৈক্ষিক দিশত যিসকল আগবঢ়া তেওঁলোকক উৎসাহ প্ৰেৰণ কৰাৰ উদ্যেশে এই চৰকাৰে প্ৰতি বছৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে স্কুটি প্ৰদান কৰি আহিছে তাৰ উপৰিও আমি স্বয়ং আঁচনিখনৰ কথা ক'ব পাৰোঁ এই স্বয়ং আঁচনিৰ যোগেদি অসম চৰকাৰে নিবনুৱা যুৱক যুৱতীসকলক স্বাৱলম্বিতা হোৱাৰ বাবে অধিক উপকৃত কৰি আহিছে আৰু তেওঁলোকক স্বাৱলম্বী হোৱাৰ পথ মুকলি কৰি দিছে যাৰ ফলত বহুতো নিবনুৱাই কৰ্ম সংস্থাপনৰ পথ বিচাৰি পাইছে আৰু নিজকে সমাজত এজন কৰ্মী ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে তাৰোপৰি আমি লাখপতি মহিলা আঁচনিৰ কথা উল্লেখ কৰিব পাৰোঁ এই লাখপতি মহিলা আঁচনিৰ যোগেদি নাৰীসকল আত্মনিৰ্ভৰশীল হ'বলৈ শিকিছে আৰু তেওঁলোকে নিজৰ স্বাৱলম্বিতাৰ পথ বাছনি কৰিব পাৰিছে তেওঁলোকে নিজৰ একোটা ব্যৱসায় আৰম্ভ কৰিবৰ বাবে তেওঁলোকক কিছু অৰ্থৰ প্ৰয়োজন হয় কিন্তু তেওঁলোকে নিজৰ অভাৱৰ বাবে সেই অৰ্থ ব্যয় কৰি পেলাই তেওঁলোকে যিকোনো এটা কাম হাতত ল'ব নোৱাৰে কিন্তু চৰকাৰৰ লাখপতি মহিলা আঁচনিৰ জৰিয়তে তেওঁলোকে সেই ধন লাভ কৰিছে আৰু সেই ধন বিনিয়োগ কৰি তেওঁলোকে অধিক স্বাৱলম্বী হোৱা দেখিবলৈ পোৱা গৈছে তাৰোপৰি বিনামূলীয়া ৰেচন ৰেচন কাৰ্ড প্ৰদানৰ জৰিয়তে দুখীয়াসকল দুখীয়া লোকসকলে নিজৰ ঘৰত খাবৰ বাবে অন্ন চৰকাৰৰপৰা লাভ কৰিছে কেৱল অন্নই নহয় তেওঁলোকে অন্নৰ জৰিয়তে আটা বা চৰকাৰী বহুতো সা সুবিধাও এই ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰিছে তাৰে ভিতৰত তেওঁলোকে চিকিৎসাও ফ্ৰী হৈছে এই বিনামূলীয়া ৰেচন কাৰ্ডৰ জৰিয়তে তাৰোপৰি আমি চড়ক যোজনা আঁচনিৰ কথা আমি উল্লেখ কৰিব পাৰোঁ এই চড়ক যোজনা আঁচনিৰ জৰিয়তে গ্ৰাম্য অঞ্চলৰ অতিকৈ ভিতৰুৱা ৰাস্তা পদূলিবোৰ উন্নত হৈছে আৰু পকী ৰাস্তা দেখিবলৈ পোৱা গৈছে যাৰ ফলত বোকা পানী গচকি কোনো বিপদত পৰিবলগা হোৱা নাই আৰু চলাচলৰ বাবে চলাচলৰ বাবে সুযোগ প্ৰদান কৰিছে চৰকাৰে গতিকে জনসাধাৰণক উপকৃত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ এই আঁচ আঁচনিসমূহে অধিক কাৰ্যক্ষম হোৱা দেখিবলৈ পোৱা গৈছে